মই অলপতে এটা কুৰ্তা কিনিছিলোঁ আৰু কুৰ্তাটো দেখাত মোক খুবেই ভাল দেখিলোঁ ৰংটোও বৰ ধুনীয়া দেখিলোঁ আৰু যোনটো কাপোৰ তাতে কোৱা হৈছিল যে যিটো কাপোৰৰ পৰা বনোৱা হৈছে তৈয়াৰ কৰা হৈছে কুৰ্তাটো সেই কাপোৰটো কোৱা হৈছিল মানে খুব আৰামদায়ক হ'ব পিন্ধিবলৈ কিন্তু যেতিয়া বস্তুটো ঘৰ আহিলে মই দেখিলোঁ তেতিয়া মই দেখিলো যে যিটো বৰ্ণনা দিয়া হৈছিল কাপোৰটো কেনেকুৱা হ'ব বা ৰংটো কেনেকুৱা হ'ব একেবাৰেই তেনেকুৱা নাছিল ৰংটো খুবেই যেন মানুহে ধৰক দুবাৰ বা তিনিবাৰ পিন্ধাৰ পিছত ধোৱাৰ পিছত যেনেকুৱা এটা ৰং হয় তেনেকুৱা এটাহে ৰং আছিল আৰু যিমান দেখুৱাইছিল তাতে ধুনীয়া তেনেকুৱা কোনো ধৰণৰ নাছিল আৰু ফিটিঙো খুব বেয়া আছিলে ধৰক মই মোৰ চাইজ যদি মিডিয়াম হয় মই যিটো বস্তু মই পালো অৰ্ডাৰ দিয়াৰ পিছত সেইটো লাৰ্জ বা ধৰক এক্সট্ৰা লাৰ্জ চাইজতহে আছিল আৰু সেই গতিকে মানে অঁ বহুত দিকদাৰ হৈছিল সেইটো মই আকৌ ফিটিং কৰাবলৈকো মোৰ মই আৰু কিবা এটা ধৰক অলপ দিব লাগিব সেইটো ফিটিং মই আকৌ সেইটো এক্সেঞ্জ কৰিব লাগিব সেইটো মানে বৰ দিকদাৰ আছিলে আৰু তাতে আৰু এটা বেয়া আছিল যে কাপোৰটো খুবেই গৰম যিটো আৰামদায়ক কাপোৰৰ কথা তাতে কোৱা হৈছিল তেনেকুৱা ধৰণৰ একো নাছিল আৰু মই আকৌ সেইটো কাৰণে ঘূৰাবলৈ চেষ্টা কৰিলোঁ কিন্তু মোৰ মানে কিবা কাৰণত মই সেইটো ঘূৰাবলৈও পৰা নাই গতিকে মোৰ টকাখিনি এনেই পানীত পেলোৱাৰ নিচিনা হ'ল আৰু এইটোৱে মোৰ মানে বহুত বেয়া এটা অভিজ্ঞতা কাপোৰ কিনাত